চৰাইদেউ জিলাত জলবায়ু সাধাৰণতে বেলেগ জিলাতকৈ সমানে ক'ব পাৰি তথাপিও তীব্ৰ গৰম আমি অনুভৱো কৰিব পাৰি বানপানী খৰাং আগত যদিও হৈছিলে আজিকালি সিমান নহয়গৈ তীব্ৰ ঠাণ্ডা অনুভৱো আগৰ তুলনাত অলপ কমিছে মোটামুটি আমি বেলেগ জিলাতকৈ আমি ভালেই আছোঁ আৰু সঁচা কথা ক'বলৈ গ'লে গোটেই জীৱনজোৰাত পৰিৱৰ্তন বুলি ক'বলৈ যদি যাওঁ আমি বতৰৰ তেতিয়াহ'লে এতিয়া আমাৰ ইয়াত ঠাণ্ডা অনুভৱটো অলপ কমে কৰোঁ গৰমৰ অনুভৱটোহে অলপ বেছি কৰি কৰি আছোঁ এতিয়া আমি চৰাইদেউ জিলা হিচাপেই আমি এইটো ক'ব পাৰি এতিয়া বেলেগ জিলাত হয়তো অলপ ইফাল সিফাল হয় কিন্তু আমাৰ চৰাইদেউ জিলা মোটামুটি আমি আগৰ তুলনাত এতিয়া গৰমৰ দিনবিলাকহে বেছি পাওঁ ঠাণ্ডাৰ তুলনাত